অঁ অঁ নমস্কাৰ ভাল দিয়ক অঁ কোনে কৈছেনো আপুনি হয় নেকি অঁ মাজুলীৰ ওপৰত আছে নেকি মাজ মাজুলী মাজুলীৰ বিষয়ে তুমি এছাইমেণ্ট আছে অঁ মাজুলীৰ সেই ৱ ৱৰ্ল্ডৰ ভিতৰত এটা নদী দ্বীপ আছে মাজুলী তেনেকৈ লিখিব লাগিব ধুনীয়াকৈ তাৰেপিছত মাজুলীত মুখা শিল্প আছে তাৰেপিছত মাজুলীত এনেকৈ মাজুলীৰ সেই নদী দ্বীপ এটা আছে তাৰেপিছত মাজুলীত ধুনীয়াকৈ এনেকৈ কিবা কাৰণে লিখিব লাগিব আৰু এনেকৈ মাজুলীৰ বিষয়ে মাজুলীত সেই প্ৰত্যেক বছৰে বানপানীৰ কবলত পৰে

অঁ অঁ তুমি কি কি জানা বা তুমি এনেকৈ ধুনীয়াকৈ লিখিবা আৰু অঁ অঁ তুমি কালিলৈকে আহিবা নহ'লে এই মাজুলীৰ কলেজলৈকে তাতে লগ হ'ম অঁ দে অঁ দে